আজিকালি ল'ৰা ছোৱালীবোৰে পঢ়া শুনা কৰিব লাগে কিছুমান ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিবলৈ টান পায় কিন্তু পঢ়া শুনা নকৰিলেতো আজিকালিৰ দিনত একোৱে নাই প্ৰতিটো ক্ষেত্ৰতে পঢ়া শুনাখিনিৰ প্ৰয়োজন হয়েই ঘৰৰ পৰা বাহিৰ ওলালে চিধা আমুকত গৈছে তামুকত গৈছে গৈ মেলি তাত পতককৈ ছাইনবোৰ্ডখন দেখিলে তাৰ যদি পঢ়াখিনি থাকে শিক্ষাটো থাকে তেতিয়া ছাইনবোৰ্ডখন পঢ়ি সি কেতিয়াও বিপদত নপৰে বোলে ক'ৰবালৈ গ'ল আজি সি দিল্লী গ'ল মুম্বাই গ'ল তো সেই শিক্ষাটো যদি থাকিলেহেঁতেন ছাইনবোৰ্ডখন চাই মেলি ধুনীয়াকৈ পঢ়ি মেলি বোলে মই আমুক জেগাত আছোঁ সেইটো কাৰণে প্ৰত্যেকৰে আজিকালি ল'ৰা ছোৱালীৰ পঢ়া শুনাটো বেছি প্ৰয়োজন কিন্তু কিছুমান ল'ৰা ছোৱালীয়ে পঢ়া শুনাত বেছি গুৰুত্ব নিদিয়ে কিন্তু সেইটো বহুত বেয়া কথা কিন্তু পঢ়াটো হৈছে মানুহৰ মেইন হেৰি প্ৰতিটো ক্ষেত্ৰতে পঢ়াটো এতিয়া প্ৰয়োজন হৈছে আগৰ দিনবোৰ বেলেগ আছিল আজিকালিৰ দিনবোৰ বেলেগ আজিকালি সৰুৰ পৰাই মুঠতে পঢ়াটো বেছি ধ্যান দিয়া হৈছে আগতে সিমান পঢ়াটো সিমান হেৰি কৰা নাছিল আজিকালি মানে পঢ়াটো মানে মেইন বস্তু পঢ়াটোৱে মেইন বস্তু আজিকালি ল'ৰা ছোৱালীক চবেই মানে ঘৰ প্ৰতিখন ঘৰতে মানে মাক দেউতাকে পঢ়াটো বিচাৰে আজিকালি ল'ৰা ছোৱালী পঢ়াটোক মানে পঢ়া হেৰিটোৱে জ্ঞানটোৱে বেছি আজিকালি যুগত যদি ইমানখিনি পঢ়া শুনা নকৰে পঢ়া শুনা যদি কৰিব নোৱাৰে পঢ়া শুনা যদি ভাল নিবিচাৰে তেন্তে পাছলৈ একো কৰিব নোৱাৰে কিন্তু কিতাপখিনিয়ে মেইন কথা কিতাপখন পঢ়িব নিবিচাৰে ল'ৰা ছোৱালীয়ে কিন্তু কিতাপতেই চব থাকে কিতাপখনৰ ভিতৰতে কুৱেশ্যন এনচাৰ প্ৰশ্ন উত্তৰৰ পৰা আদি কৰি চব থাকে কিতাপখনৰ ভিতৰত কিতাপখন পঢ়িব নিবিচাৰে কিন্তু কিতাপখন যদি খৰচি মাৰি পঢ়ে নহয় তেতিয়া তাতে প্ৰশ্নও ওলাই উত্তৰো ওলাই খৰচি মাৰি যদি পঢ়ে কিতাপখন প্ৰশ্ন উত্তৰ চব তাতে ওলাই যায় কিন্তু সেই কিতাপখন পঢ়িবলে নিবিচাৰে নহয় কিন্তু সেইখিনি মাক দেউতাকে অকণমান হেৰি কৰি ল'ৰা ছোৱালীকেইটাক ভালকৈ পঢ়া শুনা কৰিবৰ কাৰণে অলপ ধ্যান দিয়াব লাগে কিন্তু কিতাপখন পঢ়িব লাগে একদম যেতিয়াৰ পৰা স্কুল দিয়ে তেতিয়াৰ পৰাই কিতাপখন একদম মেইন কিছুমান ল'ৰা ছোৱালীয়ে আজিকালি চিধা টিউশ্যন দিয়া ইঘৰত গৈ ইঘৰত শিকা টিউশ্যন কৰা সেইটো নহয় মেইন হেৰিখিনি আছে কিতাপৰ ভিতৰতে কিতাপখন যদি এমূৰৰ পৰা সিমূৰলৈ যদি পঢ়ে তাতে সকলোবোৰ পাই যাব যদি কিতাপখন সম্পূৰ্ণ পঢ়িব নোৱাৰে তেতিয়া সেইবোৰ নেপায় কিতাপখন কিন্তু সম্পূৰ্ণ যদি পঢ়ে ইমূৰৰ পৰা সিমূৰলৈ গোটেইবোৰ তাতে প্ৰশ্ন উত্তৰৰ পৰা আদি কৰি জ্ঞানো পাব ল'ৰা ছোৱালীয়ে জ্ঞানো পাব তেনেকৈ আগবাঢ়িবও পাৰিব ভৱিষ্যতলৈ তেনেকৈ ডাঙৰ মানুহো হ'ব পাৰিব তেওঁ ভৱিষ্যতলৈ